ভাৰ্গৱে কৈছোঁ অঁ কওকচোন নিশ্চয় নিশ্চয় সুধিব পাৰে হয় অঁ নিশ্চয় হয় দেখি আহিছোঁ এতিয়ালৈকে বিভিন্ন ক্ষেত্ৰত জনসাধাৰণৰ কাৰণে লোকসভাত মাত মাতি আহিছে হয় আহিছিলে গৌৰৱ গগৈ অলপ দিনৰ আগতে আমাৰ গাঁৱলৈ আহি কিনে আমাৰ গাঁৱৰ এটা সমস্যা আলি বাটৰ সমস্যাটো কাৰণে আহিছিলে তেখেতে তেখ আৰু তেখেতে আশ্বাস দি থৈ গৈছে যে আমাৰ ইমান দিনে জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাটো তেখেতে নিৰ্মাণ কৰি দিব মহিলাসকলৰ বাবে তেওঁ আমাক তেনেকৈ আঁচনিৰ কথা কৈ থৈ নগ'ল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তেখেত আহিব সেই সময়ত তেখেতে এখন আঁচনিৰ মহিলাসকলৰ কাৰণে লৈ আহিম বুলি আমাক আশ্বাস দি থৈ গৈছে হয় মই নিশ্চয় ভাল পাইছোঁ গৌৰৱ গগৈক কাৰণ আমিয়েই তেখেতক জয়যুক্ত কৰি পঠাইছোঁ লোকসভালৈ হয় নিশ্চয় বিচাৰিম কাৰণ তেখেত এজন যোগ্য আৰু সকলোৱে দুখ বুজি পোৱা এজন নেতা গতিকে তেখেতক চি মুখ্যমন্ত্ৰী আসনত বহাটো নিশ্চয় বিচাৰিম হয় মই ভাবোঁ যে গৌৰৱ গগৈয়ে নিশ্চয় মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰাৰ পিছত বহু সমস্যা আমাৰ অসম অসমৰে বহু সমস্যা তেওঁ দূৰ কৰিবলৈ চেষ্টা কৰিব নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো তেখেতে আগৰে পৰাই মাত মাতি আহিছে মই ভাবোঁ তেখেত মুখ্যমন্ত্ৰী পদত জয়ী হোৱাৰ পিছত সেই নিবনুৱা সমস্যাটো কমাবলৈ নিশ্চয় চেষ্টা কৰিব ধন্যবাদ ধন্যবাদ